মই সাধাৰণতে অসমীয়া গানেই বেছিকৈ শুনোঁ লগতে যদি ক'ব খোজোঁ মই বলিউড আৰু হলিউডৰো গান শুনোঁ তথাপি মই ভালপোৱা গান হ'ল অসমীয়া গান অসমীয়া গানৰ ভিতৰত মই পুৰণি গীতসমূহ বেছি ভাল পাওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভূপেন হাজৰীকাৰ গীত বিষ্ণুৰাভাৰ গীত তেনেকৈ আৰু যদি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ যিবিলাক ৰচিত গীত সেইবিলাকো মোৰ অত্যন্তই ভাল লাগে তেওঁলোকৰ গীতবিলাক ভাল লগাৰ এইটোৱেই কাৰণ যে অত্যন্ত সুন্দৰ ভাষাৰে তেওঁলোকে গীতত সাৱলীল বৰ্ণনা দিছে লগতে তেওঁলোকৰ সুৰবিলাক অত্যন্তই সুমধুৰ আছিলে এই গীতসমূহ মই ৰেডিঅ'তেই বেছি শুনোঁ এতিয়া যদিও ৰেডিঅ'ৰ ব্যৱহাৰ নাই মই ফোনত বা ইউটিউবত এনেকেই গানবোৰ শুনোঁ